হেৰি ৰ'বচোন মই কলিতা গাঁৱলে যাওঁ বিশেষ কাম এটাত যাবলগীয়া আছিলে গতিকে ভৰতি গাঁওৱেদি গ'লে ৰাস্তাটো অকমান বেয়া গতিকে কলিতা পানীগাঁওৱে দি যাবলৈ হ'লে মই কিমান সময় লাগিব সেইটো এটা অনুমানিক হিচাব এটা কৰকচোন বিশেষ দৰকাৰ আছিলে